আমাৰ যেতিয়া মৃতকৰ মৃত্য়ু হয় তেতিয়া আমি তিনিদিন একো নোখোৱাকে লঘোণে থাকোঁ আৰু তিনিদিনৰ দিনাখন আমাৰ গোটেই ঘৰ পৰিষ্কাৰ কৰা হয় কাপোৰ কানিৰ পৰা আদি ধুই মেলি লৈ পেলাই তাৰ পিছত গাঁৱৰ স্থানীয় ৰাইজে আমাক আনি প্ৰসাদ দিয়ে পিঠাগুৰি খাওঁ কেঁচা পিঠাগুৰি গাখীৰৰ সৈতে আৰু প্ৰসাদ চসাদ আদি খোৱা হয় তাৰ পিছত তিলনী দিনা সন্ধিয়া আমি ভাত খাওঁ আৰু বেলি নবহা আগতে আমি ভাত খাব লাগে কাৰণ বেলি নবহা পিছত আমি ভাত খাব নাপায় তাৰ পিছত আমি গোটেই দহদিন আমি দিনটো লঘোণে থাকোঁ ফলমূল মাহ প্ৰসাদ তেনেকে খাই থাকোঁ আৰু মাহ প্ৰসাদ খোৱা পিছত আমি আকৌ পিছদিনাখন তেনেকে বেলি নবহা আগতে ভাত পানী খাওঁ আৰু সন্ধিয়া ভকত আহে আমাৰ ঘৰলে ভকত আহি পুথি পাজি পঢ়ে ধৰ্মীয় আলোচনা কৰে তাৰ পিছত আমি দহদিন তেনেকেই নিয়ম নীতিৰে চলি থাকোঁ আৰু দহদিনৰ দিনাখন আমাৰ ইয়াত দহা বুলি কোৱা হয় দহাদিনাখন আমাৰ ৰাতিপুৱা গোটেই ঘৰ পৰিষ্কাৰ কৰোঁ পৰিষ্কাৰ কৰি পেলাই বামুণ আনি আমাক পৰা পৰাচিত পৰাচিত কৰোঁ আমাক আমাক পৰাচিত কৰে মানে শুদ্ধ কৰে আৰু আমি বামুণ যোৱা পিছত আমি কৰাই গুৰি চিৰা চাগু যিয়ে যেনেকে পাৰে আমি খাওঁ আৰু তাৰ পিছত ভীমকল খোৱাতো আমাৰ ইয়াত বাধ্য়তামূলক ভীমকল আমি খাবই লাগে আৰু শ্ৰাদ্ধ দিনাখন আমাৰ বামুণ আহি নেক্সট দিনাখন আমাক আকৌ তেনেকে পৰাচিত কৰে শুদ্ধ কৰে শুদ্ধ কৰি লৈ পেলাই আমাৰ শ্ৰাদ্ধ পিণ্ড হয় ৰাইজসকল আহে ৰাইজসকলে নাম ধৰ্ম নাম গাই নাম গাই ৰাইজসকলে নাম গুণ নাম গুণ গাই পেলাই ৰাইজসকল যোৱা পিছত আমাক পিছদিনাখন আকৌ আমাৰ ৰাতিলৈ আমাৰ আমাৰ ইয়াত মাছ চুৱনি বুলি কোৱা হয় আমি কাৰণ ইমানদিন আমি নিৰামিষে থাকোঁ যেতিয়া আমি সেইদিনাখন মাছ দি পেলাই ৰাতি ভাত খাওঁ আৰু ভাত খোৱা পিছত পিছদিনাখন আমাৰ ভোজ বুলি কোৱা হয় ভোজত আমি মাছ মাংস আদি সকলো ৰাইজকে মাতো মাতি পেলাই আমি খাওঁ আৰু তেনেকৈ আমাৰ এজন মৃতকৰ আমাৰ শ্ৰাদ্ধ পিণ্ড সেয়া সমাপ্ত হয় আৰু